হেল্ল' দাদা মই কৈছিলো আপোনাৰ অ'লা ওবেৰখন মোক লাগিছিলে মই বৰুৱা চাৰিআলিৰ পৰা আই এছ বি টি লৈকে যাবলৈ বিচাৰিছিলো কিমান সময়ত আহি পাব বাৰু মোৰ মানে বহুত আৰ্জেণ্ট হৈ আছিলে যাবলৈ দেৰি হ'ব নহ'লে দেৰি হ'লে দিগদাৰ হ'ব দেই মোৰ ভাইটি আহিছে এটা পাৰ্চেল মই দিবগৈ লাগিব ভাইটি আকৌ গোলাঘাটলৈ বেক হ'ব সেইকাৰণে তাৰ বাছ মিছ হৈ যাব মই দহ মিনিটৰ ভিতৰত আই এছ বি টি পাবগৈ লাগিব আপুনি পাৰিবনে হয় আপুনি সোনকালে আহিব অকণমান